মোৰ কলেজীয়া জীৱনত বহুতখিনিয়ে ভাল লাগিলে ছাৰ বাইদেউসকল বহুত মৰম কৰে আৰু লগৰ ল'ৰা বন্ধু বান্ধৱীসকলৰ লগত হাঁহি ধেমালি কৰি বহুত ভাল লাগে আৰু বিশেষকৈ আমাৰ পুখুৰী আছে পথাৰ আছে এইবিলাক সৌন্দৰ্য এটা বহুত ভাল লাগিছে চাই ভবা নাছিলোঁ এনেকুৱা এটা সৌন্দৰ্য চাব পাৰিম বুলি আমাৰ বহুতটা ছাৰ বাইদেউসকল শিক্ষা ভালদৰে গোটেইকেইটা ছাৰ বাইদেউসকলে মানে আমাক শিক্ষা বহুত ভালদৰে কৰায় মানে শিক্ষা দিয়ে আৰু আৰু ল'ৰা ছোৱালীবিলাকেও শিক্ষাটো ভালদৰে গ্ৰহণ কৰে ছাৰ বাইদেউসকলক ৰেছপেক্ট কৰোঁ আৰু আটাইবিলাকেও ৰেছপেক্ট কৰে গতিকে ছাৰ বাইদেউসকলৰ মৰম বহুত ভাল লাগে আৰু আপোনাৰ এইবিলাক ফাংচন পাতি আপোনাৰ ফাংচন ফেচাৰ্ছ চেচাৰ্ছৰ এইবিলাক বহুত ভাল লাগে চাই হাঁহি ধেমালিৰে গুচি যায় কলেজীয়া জীৱনৰ কলেজত আপোনাৰ হোষ্টেলো আছে

লগৰ ল'ৰা ছোৱালীবিলাক কথা পাতিও ভাল লাগে বা য'তে দেখিলেও মানে এটা মাত দিয়ে আৰু বা আমিও মাত দিওঁ তেনেকৈ ছাৰ বাইদেউসকলকো য'তে দেখিলে আমি মাত দিওঁ মে'মসকলেও ভালদৰে মাত দিয়ে আমাক সেইটোৱে বহুত ভাল লাগে আমাৰ প্ৰিন্সিপাল ছাৰকো ভাল লাগে আৰু ভাইচ প্ৰিন্সিপাল ছাৰসকলকো ভাল লাগে আৰু বিশেষকৈ সঞ্জীৱ ছাৰ আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰসকল সঞ্জীৱ ছাৰ তাৰ পিছত দেৱজিত ছাৰ আটাইবিলাকৰ নাম নাজানো কিন্তু দুটামানৰহে জানো বৰ্তমানলৈকে ত' নতুন কৰি কলেজত পঢ়ি আছো গতিকে বহুত ভাল লাগে ছাৰ দুয়োটাই মোক মৰম কৰে বহুত অশেষ বহুত মৰম কৰে আৰু থাকি ভাল লাগে কলেজখনত ঘৰলৈ যাবলৈ মন নকৰে কলেজত আহিলে আৰু ঘৰলৈ গ'লে মনটো বহুত বেয়া লাগি যায় কলেজৰ কাৰণে গতিকে সেইটোৱেই